অকল পেইণ্টিঙৰ বাবে বুলিয়েই নহয় যিকোনো এটা কাম কৰিবলৈ দেখোন মানুহে প্ৰথমতে শিকি ল'ব লাগেই যেনেকেই নহওক সেইটো সেইকাৰণে ময়ো ছবি আঁকিবলৈ শিকিছিলোঁ প্ৰথমতে দেতাৰ গালি খাইছিলোঁ ঘৰত গালি খাইছিলোঁ মানে এনেকৈ কিবা এটা আঁকিবলৈ কয় আঁকিব নোৱাৰোঁ সেইকাৰণে দেতাই কয় কি কৰি খাবি পিছলৈ এইটোও আঁকিব নাজান সেইটোও আঁকিব নাজান সেইকাৰণে মই প্ৰথমতে বেৰত আঁকিছিলোঁ বেৰত আৰু এই এঙাৰ লৈ এনেকৈ যি টি বস্তু আকোঁ তাৰপিছত আঁকি আঁকি দেউতাই ক'লে অকল বেৰতে আঁকি থাকিব নালাগে তই সেই স্কুলত আঁকগৈ যা

ৰাতিপুৱা বুলি নহয় দেওবাৰে ৰাতিপুৱা হয় শনিবাৰে আবেলি হয় তেনেকুৱা তাত বাৰটাৰ পৰা দুটালৈকে হয় শনিবাৰে শনিবাৰে আকৌ দেওবাৰে তেনেকৈ ৰাতিপুৱা হয় মুঠতে দুঘণ্টাকৈ হয় আৰু দিনটোত সেই দুঘণ্টা দুঘণ্টা স্কুলত শিকি তাৰপিছত পিছত ঘৰতে অকণমান অকণমানকৈ আঁকি আঁকি নিজে নিজে পৰা হ'লোঁগৈ আৰু তাৰপিছত ওচৰৰ মানুহবোৰ আহে ঘৰলৈ কি কৰিছেনো চাবলৈ চাই এইটো আাক সেইটো আাঁককৈ মোক কয় আৰু তই সেইটো আঁকি দিব পাৰিবিনে নহ'লে বোলে সেইটো আঁকি দিব পাৰিবিনে ময়ো কৈ দিওঁ পাৰিম বুলি তাৰপৰা তেনেকৈ তেনেকৈ মোক প্ৰথমতে মাছ আঁকিবলৈ দিলে তাৰপিছত কিছুমানে এই ফুল আঁকিবলৈ দিলে তেনেকৈ মানে আমাৰ গাঁৱত যিবোৰ বস্তু আমি দেখি থাকোঁ চকুৰ আগতে সেই বস্তুবোৰ আঁকিবলৈ দিলে আচলতে মানুহবোৰে মোক চায়হে মানে মই আঁকিব পাৰোঁনে নোৱাৰোঁ ইটো আৰ্ট স্কুলত পঢ়িছে এইটো কৰিব পাৰেনে নোৱাৰে এইটো কৰিব পাৰেনে নোৱাৰে সেইবোৰকে চায় চাই চিতি পিছত মাহঁতক কয়ো দেতাহঁতক কয়ো মানে অঁ ই দেখোন এইটো আঁকিব পাৰিছে সি দেখোন সেইটো আঁকিব পাৰিছে আমি আঁকিবলৈ দিওঁ নহয় তাক ই এনেকৈ আঁকে সি তেনেকৈ আঁকে সেইবোৰ আঁকিবলৈ দিয়ে আৰু আঁকিবলৈ দি দি পিছলৈ পিছলৈ টান টান ছবিবোৰ আঁকিবলৈ দিয়ে মানে এতিয়া ধৰক সৰিয়হ এটা কাগজ এখনত আঁকিবলেনো কিমান সময় লাগে তেনেকুৱা কথা তাৰপিছত লাহে লাহে মোক এই আমাৰ গাঁৱতে থকা এইবোৰ গাহৰি গৰু তেনেকুৱাবোৰ আঁকিবলৈ দিয়ে তাৰপিছত মোক মানুহ আঁকিবলৈ দিলেগৈ আৰু সেইটো অকণমান টান হয় আঁকিবলৈ সেইকাৰণে কয় মানুহৰ ছবি এটা আঁকচোন তাৰপিছত ময়ো আঁকি দিওঁ আৰু

সেইবোৰ আঁকিবলৈ দি দি পিছত চচমা টুপি তেনেকুৱাবোৰ আঁকিবলৈ দিয়া হ'লগৈ আৰু সেইবোৰ আঁকিবলৈ ল'লোঁ তেনেকৈ তেনেকৈ আঁকি আঁকি লাহে লাহে পৰা হ'লোঁগৈ আৰু মানে প্ৰথমতে মানুহবোৰে অকণমান উজু উজু বস্তুবোৰ আঁকিবলৈ দিলে তাৰ পিছলৈ টান টান বস্তুবোৰ আঁকিবলৈ দি নিজেই মানে গাঁৱতে পৰীক্ষা ল'লে আৰু ই পাৰেনে নোৱাৰে তেনেকৈ লাহে লাহে পিছলৈ পৰা হ'লোঁগৈ আৰু সেই তেনেকেই মোৰ এইটো শিকাৰ কামটো আৰম্ভ হৈছিলে আৰু এতিয়াও শিকিয়ে আছোঁ এতিয়া গাঁৱৰ মানুহবোৰে আহে আহি কয়হি এইটো আঁক সেইটো আঁক কিন্তু যিয়ে নহওক এই ছবি এটা আঁকিবলৈ হ'লে শিকিব কিন্তু লাগিবই সেইটো মানে স্কুলত গৈ শিকা বুলিয়ে নহয় ঘৰত হ'লেও নিজেই হ'লেও শিকিব লাগিব বস্তুটো তেতিয়াহে আঁকিব পাৰিব নহ'লে আঁকিব নোৱাৰে যে সেইকাৰণে যিকোনো ছবি আঁকিবলৈ হ'লে অনুষ্ঠানিক শিক্ষাই হওক নহ'লে বা ঘৰুৱাকৈ হ'লেই হওক বস্তুটো কিন্তু শিকিব লাগিব তেতিয়াহে সি মানে বস্তুটো নিজেই হওক বা বেলেগৰ উপদেশ লৈয়ে হওক বস্তুটো ভালকৈ নিখুঁটভাৱে আঁকিব পৰা হ'বগৈ সেইবুলি মই ভাবোঁ